হেল্ল' অ অ হেৰি কাইলৈ তিনিচুকীয়া যাব লাগিছিলে নহয়

কিতাপ কিনিবৰ কাৰণে

অ অ অ অ এই হেৰি এই অ অ হ'ব ক'ত ৰখি থাকিম

হ'ব